হয় ব্য়ৱসায় আৰম্ভ কৰাৰ সময়ত গ্ৰাম্য় লোকসকলে বিভিন্ন ধৰণৰ সমস্য়াৰ সমাধান সন্মুখীন হ'বলগীয়া হয় কাৰণ অঁ যো যিসকল কৃষকসকল খেতি বাতি কৰে তেওঁলোকৰ কেত কেতিয়াবা বৰষুণ হৈ যোৱাৰ ফলত বা বানপানীৰ ফলতো তেওঁলোকৰ খেতি বাতি নষ্ট হয় আৰু বিদ্য়ুত বিদ্য়ুতৰ সমস্য়া দেখা পোৱা যায় বানপানীৰ সমস্য়াও দেখা পোৱা যায় যান বাহনৰ ক্ষেত্ৰতো বহুত ধৰণৰ সমস্য়া দেখা পোৱা যায় কিছুমান জেগাত এনেকুৱাও আছে যে ৰাস্তা সৰু হোৱাৰ বাবে যান বাহন নোযোৱা হৈ যায় আজিকালি বহুতেই ভাল হৈছে যা ৰাস্তা হ'লেও কিছুমান জেগাত এনেকুৱা বহুত আছে যিবোৰ গাড়ী মটৰ যাব নোৱাৰে তাৰ ফলতো বহুত সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকৰ